গাঁও অঞ্চলত এতিয়া খেলা পাৰ্থক্যটো হ'ল এতিয়া আপোনাৰ গাঁৱত বোকা পানীৰ মাজতে খেলিব পাৰি পথাৰত হওক চোতালত হওক ৰাস্তাতে হওক য'তেই নহওক য'তে ত'তে মানে এনেকুৱা পথাৰ কিছুমান খেতি মাটি তাৰে মাজত পানী বোকা এইবোৰৰ মাজত খেলে ল'ৰাবোৰে আমিও খেলোঁ মানে কি এনেকুৱা এতিয়া আপোনাৰ অঞ্চলত হ'লে ভাল ষ্টেডিয়াম আছে ভাল ফিল্ড আছে পথাৰ আছে ভাল আৰু সিহঁতে বুট পিন্ধি খেলে আমি এতিয়া চেণ্ডেল বা খালী ভৰি এনেকুৱাকৈ খেলোঁ এতিয়া আমাৰ এই পিছফালে এখন পথাৰ আছে তাতে আমি লগৰবোৰ গৈ গোটেইবোৰে লগৰবোৰে গৈ মেলি মিলি জুলি বাঁহ কাটি প'ষ্ট বনাই তাতে মানে আমি ছলি লগৰকিটা ভগাই লৈ আমি তাতে সেনেকুৱাকৈ খেলোঁ ফুটবল বা ক্ৰিকেট বল ফুটবল যিয়েই নহওক সেনেকুৱাই আৰু মানে পথাৰত খেলোঁ আমি বা কেতিয়াবা ৰাস্তাত মানে ৰাস্তাত বাঁহ দুডাল দি কেনে মানে আমি বল খেলোঁ বা আমি পথাৰত কিছুমান আলি আছে আলি আলি আলিৰ ওপৰত মানে কেতিয়াবা এনেকুৱা ভৰি লাগি যায় মানে এনেকুৱা বোকাও লাগে কিবাও হয় মানে খালী ভৰিত খেলোঁ গাঁৱৰ মানে সেনেকুৱাই হয় গাঁৱত খেলা মানে কোনো ড্ৰেছ নাই একো নাই কিছুমানে মানে এনেকুৱা চোলা পিন্ধি এনেকুৱা গেঞ্জি পিন্ধি এনেকুৱা হাফ পেণ্ট পিন্ধি তলত জোতা নাই খালী ভৰিৰে এনেকুৱাকে ফুটবল বা কিবা এনেকুৱাকৈ মানে খেলে আৰু আপুনি এতিয়া তাতে মানে কেনেকুৱা বোকা পানী বহুত থাকে বৰষুণ দিলে ৰাতি ৰাতিপুৱাই কোনো তাতে ধৰণৰ একো কিবা নাথাকে বোকাই থাকে বোকা পানী তাৰে মাজতে খেলা মানে হয় এতিয়া মই এতিয়া ফুটবল খেলিলে শ্ব'টটো মাৰি দিলে মানে কেনেকুৱা পানীয়ে বোকাই গোটেই একদম যাই মানে পূৰা লাগি যায় গাত এতিয়া লগৰ জনেও মাৰি দিলে সেনেকে বোকাতে লুতুৰ পুতুৰ এনেকুৱা এতিয়া চহৰত কেনেকুৱা ভাল ষ্টেডিয়াম আছে ভাল সিহঁতে ড্ৰেছ পিন্ধিব সিহঁতৰ ভাল ট্ৰেনিং থাকিব আৰু সিহঁতৰ মানে ভাল জোতা থাকিব আপোনাৰ বুট পিন্ধিকেনে সিহঁতে খেলে আমাৰ গাঁৱত বুট পিন্ধিবই নাজানে বা খেলিবও ভালকৈ নাজানে বা খেলিব জানিলেও বুট নাই জোতা নাই খালী ভৰি এনেকেই ৰাস্তাৰ মাজত বা পথাৰতে এনেকুৱাকৈ খেলা যায় চহৰত এতিয়া

মানে কেনেকুৱা বুট আছে ভাল ৰেফাৰী আছে কিবা থাকে এনেকুৱা ভাল ভাল ভাল বস্তু তাতে সিহঁতে ভাল ভাল প্লেয়াৰ আছে ভাল ভাল খেলিব পাৰে তাতে ভালকৈ খেলিব পাৰে আমাৰ এতিয়া গাঁৱত সব মানে পথাৰ পথাৰৰ মাজত খেলিব লাগিল বোকা পানী এতিয়া গাঁৱত হ'লে ভাল ফিল্ড এটা থাকে তাতে ফিল্ডত পানী নাই বোকা নাই অকল শুদা বন আছে আমাৰ ইয়াতে বোকাই বোকা সব বোকা লগৰবোৰৰ লগত খেলি ভাল লাগে গাঁৱত হ'লেও চহৰত হ'লেও লগৰবোৰৰ লগত খেলি ভাল লাগে একেলগতে খেলিকেনে ভাল আছে এটা মজা আছে তাৰ পিছত আপোনাৰ এফালে আমাৰ মানে এনেকুৱা হয় যে কি পথাৰত গ'লোঁ পথাৰৰ ফালে পানী মাজতে ফিল্ডখন তেতিয়াও মানে কেনেকুৱা হয় আমি বল মানে পাছ কৰিলে মানে যাইকেনে মানে পিছত আকৌ খালত পৰে এই খালত পৰিলে আমিতো বলটো নাপাওঁ আমি সেইটো এটা আমাৰ মানে মানে প্ৰব্লেম মানে সেনেকুৱাই ধৰক মস্কিল হয় বলটো এতিয়া আমি দলিয়াই দিলোঁ পিছফালে যাইকেনে আমাৰ খালত পৰিল বা নদীত পৰিল এতিয়া আমি বলটো কেনেকৈ উঠাম তাৰপৰা আকৌ বলটো উঠাব লাগিলে নাও লাগিল তাৰ পাছত কিবা নহয় কিবা এটা কৰিব লাগিল ৰচি হ'লেও লাগিল বাঁহ এডাল হ'লেও লাগিল তাৰপিছত ধৰক কোনোবাই সাঁতুৰিব জানিলে সাঁতুৰি সাঁতুৰি গ'ল যাইকেনে বলটো লৈ আহিল আকৌ সাঁতুৰিব নাজানিলেও মানে তাতে কিবা এটা বস্তু দি পেলাই হ'লেও আনিব লাগিব বলটো এতিয়া আমৰ সেনেকুৱা এতিয়া আকৌ চহৰত হ'লে কেনেকুৱা বল পাছ কৰিছে কিবা কৰিছে বল যাই বাহিৰত পৰিলেও গাড়ী মটৰ আছে ৰাস্তাত পৰিব তাতে কোনো ধৰণৰ খাল নদী থাকিলেও ওচৰত নাথাকে দূৰত থাকে আমাৰ এইফালে আকৌ এ পথাৰ সব চাৰিওফালে পাহাৰ চাৰিওফালে নদী চাৰিওফালে পানী মানে চাৰিওফালে মানে খাল পুখুৰী এইবোৰ আছে এতিয়া চহৰত মানে কেনেকুৱা খাল পুখুৰী আছেই কিন্তু জাগাই জাগাই আছে এতিয়া ব্ৰহ্মপুত্ৰটো কাষত আছে ওপৰত দলং আছে আমাৰ ইয়াতে নদী আছে বা খাল আছে পুখুৰী আছে ৰাজপথৰ ফালে এতিয়াতো ইয়াতে কোনো ধৰণৰ দলং নাই আৰু আমি গাঁৱত যেতিয়া পথাৰত খেলিবৰ কাৰণে গ'লোঁ গ'লে চাৰিওফালে বোকা পানী নদী খাল পুখুৰী পাহাৰ এইবোৰ আছে এতিয়া ক'ব গ'লে এতিয়া কাষত মানুহে খেতি কৰে ধৰা ঘাঁহৰ খেতি কৰিলে তাতে আমাৰ বলটো পৰিল তাৰপৰা আমি বলটো কেনেকে উঠাম বলটো উঠাব গ'লে তাতে মানে কি মানুহে গালি দিব তাৰে পিছত আকৌ আপোনাৰ এইফালে চহৰত হ'লে কেনেকুৱা বলটো পাছ কৰিলেও মানে য'ত ত'ত পৰিলেও মানে তাৰপৰা আনিব পাৰি এতিয়া ধৰক চাওক আপুনি ৰাস্তাতে পৰিলে বলটো ৰাস্তাৰ পৰাই উঠাই ল'ব পাৰিব ধৰা এতিয়া ষ্টেডিয়ামৰ ওপৰত পৰিলে ওপৰত পৰিলেও উঠাব পাৰিব বা আনিব পাৰিব আৰু তাতে লগৰবোৰ মানে কেনেকুৱা মানে ইটোৱে আনজনক পাছ কৰি ভালদৰে খেলে আমাৰ গাঁৱত যা তা মানে বোকা পানী এনেকৈ এইবোৰৰ লগত খেলোঁতে মানে ক'ত মানে বল গুচি যায় কোনফালে যায় কোনো ঠিক নাই মানে ভৰষা নাই খালতো পৰিব পাৰে বোকাতো পৰিব পাৰে মাটিতো পৰিব পাৰে চহৰত হ'লে ভাল মানে আপোনাৰ ফিল্ডটো পূৰা একদম পূৰা একদম সমান একদম আমাৰ মানে ইয়াতে ওখোৰা মোখোৰা মানে ইয়াতে এটা আলি আছে ইয়াতে এটা গৰা আছে ইয়াতে এটা কিবা আছে মানে ওখোৰা মোখোৰা মানে মাটিটো ট্ৰেক্টৰে বাই দিয়ে ন' তেতিয়া মানে বাই দিয়াৰ লগে লগে মানে তাতে খেতি কৰিব তাৰপিছত আকৌ মাটিটো সমান নহয় ওখোৰা মোখোৰা হৈ থাকে তাতে মানুহে খেতি কৰিব তাৰপিছত আকৌ বৰষুণ দিলে বৰষুণ দিয়াৰ পিছত আকৌ তাতে পানী জমা হ'ল বোকা হ'ল তাৰে পিছত মানুহে খেতি কৰিব তাতে আমি গাঁৱত গাঁৱৰ ল'ৰাবোৰ তাতে আমি গৈ বল খেলোঁ সেইটো কাৰণে মানে কেতিয়াবা শ্ব'ট মাৰি দিলেও বলটো লঠিয়াই দিলেও মানে বাহিৰত পৰিলেও মানে ক'ৰবাত খালত পৰিব ক'ৰবাত বোকাত পৰিব এতিয়া চহৰৰ ফালে মানে এনেকুৱা লঠিয়াই মাৰি দিলেও মানে কথা নাই মানে পূৰা একদম মানে প্লেন হয় সমান হয় মানে জেগাটো সমান তেতিয়া সিহঁতৰ ভাল ভাল আছে তাতে সিহঁতে আ ড্ৰেছ পিন্ধি মানে চোলা লংপেণ্ট জোতা বুট এইবোৰ পিন্ধি টুপি পিন্ধি এইবোৰ পিন্ধিকেনে খেলে আমি ইয়াতে গাঁৱতে হাফ পেণ্ট স্পৰ্টিং গেঞ্জি হাৱাই চেণ্ডেল কাৰোবাৰ জোতা আছে যদি পিন্ধিলে নাই যদি নাই সেনেকুৱা ধৰণৰ গাঁৱত খেলা হয় চহৰততো ভালদৰে হয় খেলা